আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছিলে আৰু সেই পুথিভঁৰালত আমি বিভিন্ন ধৰণৰ কিতাপ পাইছিলোঁ তাৰ ভিতৰত বুঢ়ী আইৰ সাধু কিতাপখন আমাৰ আটাইতকৈ প্ৰিয় আছিল তাৰ লগতে আমি মানুহৰ গৌৰৱ বুলি এখন হোমেন বৰগোহাঁঞিৰ কিতাপ পঢ়িছিলোঁ মৰমৰ দেউতা বুলি ভৱেন্দ্ৰনাথ শইকীয়াৰ এখন আমি কিতাপ পঢ়িছিলোঁ সেই কিতাপবিলাক আমাৰ খুব প্ৰিয় আছিলে মানুহৰ গৌৰৱ খুব ভাল কিতাপ সেইখন পঢ়ি পেলাই আমি বহুত অনুপ্ৰাণিত হৈছিলোঁ ৰামায়ণ মহাভাৰতৰ বিভিন্ন কাহিনীটো আছিলে বিশেষকৈ সাধু বুঢ়ী আইৰ সাধুখন আমাৰ সকলোৰে ভিতৰত জনপ্ৰিয় আৰু সকলোৰে ভাল লগা সেইটো আমাৰ উল্লেখযোগ্য আছিলে ইয়াৰ পিছততো আমি এটা বস্তু দেখিছোঁ যে আমাৰ বিদ্যালয়ত যিটো পুথিভঁৰাল আছিলে তাত সাধাৰণতে বিদ্যালয়ৰ পৰ্য্য়ায়ত কিছুমান অনুবাদৰ কিতাপ আছিল সেই কিতাপবিলাক পঢ়িছিলো যিবিলাক কিতাপেই আমাক নতুন নতুন ধাৰণা দিছিলে আৰু সেই কিতাপবিলাকৰ মাজত আমি এটা বস্তু পাইছিলোঁ সেইটোৱেই হ'ল যে কিতাপৰ মাজত থকা নতুন ধাৰণা সেই ধাৰণাবিলাকৰ ভিতৰত এটা উল্লেখযোগ্য ধাৰণা হ'ল যে আমি কেনেকৈ আচলতে মানুহবিলাকে কেনেকৈ আমি নিজকে নিজক সজাই তুলিব পাৰোঁ সেইটোৰ ওপৰত আমাৰ কিছুমান নতুন নতুন

নীতিশিক্ষামূলক কিতাপ থাকে সেই কিতাপবিলাকে নীতিশিক্ষাৰ লগতে আমাৰ জীৱন ধাৰণ প্ৰণালীত কিছুমান সুবিধা হয় আৰু লক্ষ্যৰ উদ্দেশ্যৰ ক্ষেত্ৰতো আমাৰ কিছু সুবিধা হয় সেই কিতাপবিলাক কিন্তু আমি পঢ়িছিলোঁ আমি ইয়াৰ জীৱনত উল্লেখযোগ্য আৰু কিছুমান কিতাপ হ'ল সেইবিলাক হ'ল নীতি বচনমূলক নীতি বচনমূলক কিতাপৰ ভিতৰত চাণক্য়ৰ নীতি বচনখন আছিল আমাৰ অতি উল্লেখযোগ্য পঞ্চতন্ত্ৰৰ সাধু বুলি যিখন কিতাপ আছিলে সেই কিতাপখন আমাৰ কাৰণে অতি উল্লেখযোগ্য কিতাপ আছিল তাৰপিছতে আমাৰ ভিতৰত আমাৰ কাৰণে আৰু আৰু এখন উল্লেখযোগ্য কিতাপ আছিল সেইখনেই হ'ল যে আমি বেছিকৈ পোৱাৰ ভিতৰত বিভিন্ন ধৰণৰ সাধু আৰু চুটিগল্প আৰু তাৰপিছতে আমি চুটিগল্পবিলাক পঢ়াৰ লগতে দেখিছিলোঁ যে ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাক বিভিন্ন ধৰণৰ নাটক বা কাহিনী কাব্য ৰচনা আছিল এইবিলাকো আমাৰ বৰ উল্লেখযোগ্য আছিল আমাৰ কাৰণে ইয়াৰ উপৰিও কিছুমান বৈষ্ণৱ সাহিত্য এই সাহিত্যবিলাক পঢ়িও আমি কিছু কথা গম পাইছিলোঁ অসমত নিজে নিজে কিছুমান মানুহে কিছুমান সাহিত্যৰ সৃষ্টি কৰিছিল আৰু সেই সাহিত্যবিলাকৰ পৰা আমি কিছুমান ধাৰণা লাভ কৰিছিলোঁ সেই ধাৰণাবিলাকত ভিতৰত এতিয়া আমাৰ বুৰঞ্জীৰ ধাৰণাটো আছিলে অন্যতম অসমৰ বুৰঞ্জী অসমৰ সমাজ জীৱনৰ কিছু কাহিনী অসমৰ মানুহৰ জীৱনশৈলী অসমৰ সাংস্কৃতিক জীৱনশৈলী এইবিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ কাহিনী প্ৰস্তুত কৰা আমি দেখা পাইছিলোঁ তাতকৈ এটা ডাঙৰ কথা যে আমাৰ বিদ্যালয়বিলাকত কিছুমান কিতাপ আছিলে সেই কিতাপবিলাকে আমাক কি শিকা শিক্ষা দিছিলে সংস্কৃতৰ পুথি যিবিলাকত আমি সংস্কৃতৰ বিভিন্ন ধৰণৰ নীতি সুচল নামৰ কিছুমান কাহিনী পাইছিলোঁ কথা পাইছিলোঁ য'ত আমাৰ নীতি শিক্ষা দিয়া আছিলে সেইবিলাকো আমাৰ কাৰণে বৰ জানিবলগীয়া কথা আছিল আৰু আৰু কিছুমান উল্লেখযোগ্য বস্তু আছিলে সেইবিলাক হ'ল যে আমাৰ পুথিভঁৰালবিলাকত থকা পুৰণা পুৰণা কিছুমান কিতাপৰ আধুনিক অনুবাদ যিবিলাক প্ৰাচীন ভাষা আছিলে তাক আমাৰ আধুনিক অনুবাদ কৰা আছিলে ভাৰতৰ বিভিন্ন ভাষাৰ কিতাপ আছিলে সেইবিলাক আধুনিক অসমীয়া অনুবাদ ভাষালৈ অনুবাদ কৰিছিল সেই অনুবাদমূলক যিবিলাক কাহিনী কাব্য সেইবিলাকৰ আমি কিন্তু নতুন নতুন কিছুমান ৰূপ দেখা পাইছিলোঁ তাৰ ভিতৰতে আমি দেখা পোৱা উল্লেখযোগ্য কিতাপবিলাকৰ ভিতৰত উল্লেখযোগ্য কথাবিলাক হ'ল যে আমি এতিয়ালৈকে যিমানবিলাক সাহিত্য পাইছোঁ সেই সাহিত্য ভিতৰত থকা মহাকাব্যিক সাহিত্যসমূহ সেইবিলাকততো খণ্ড খণ্ডকৈ তেওঁলোকে বৰ্ণনা কৰিছিল গীতাখনৰ অসমীয়া অনুবাদ কৰিছিল ভট্টদেৱে আমি সেইবিলাক পঢ়িছিলোঁ সেইবিলাক আমি পঢ়ি পেলাই শৈশৱত কিছুমান নতুন ধাৰণা লাভ কৰিছিলোঁ ৰামায়ণৰ কাহিনীবিলাকক লৈ পেলাই চুটি চুটি কৰি কিছুমান কাহিনী সৰু সৰু কাহিনী প্ৰণয়ন কৰিছিলে সেইবিলাক পঢ়িছিলোঁ বিভিন্ন মানুহৰ ভাল ভাল মানুহৰ জীৱনীবিলাক পঢ়িছিলোঁ সেইবিলাকে আমাক অনুপ্ৰাণিত কৰিছিলোঁ